যিটো প্ৰশ্ন প্ৰশ্নৰ সন্মুখীন হৈছো সেই প্ৰশ্নটোৰ খুব মোৰ প্ৰিয় ভাল লাগিছে যিহেতু কিতাপৰ লগত বিভিন্ন প্ৰকাৰে মই জড়িত হৈ আছোঁ আচলতে এনেকুৱা হয় কোনো এক প্ৰকাৰৰ বা এক শ্ৰেণীৰ এক ধৰণৰ কিতাপেই মানুহক আনন্দৰ খোৰাক নোযোগায় সেইটো বয়স ভেদে অলপ বেলেগ হয় গতিকে মই চাকৰি জীৱনৰ আগ বয়সত মই যিহেতু মই এজন শিক্ষক শিক্ষক হ'বলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলক বহু কথা ক'ব লগা হয় ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বহু কথা ক'ব লগা হয় গতিকে ছাত্ৰ ছাত্ৰীসকলে লাভৱান হ'ব পৰা তেনেকুৱা বহু কিতাপ মই পঢ়িছিলোঁ তেওঁলোকক প্ৰেৰণা দিব পৰাকৈ কিছুমান কিতাপ পঢ়িছিলোঁ আৰু সেইখিনি সময়তে মই চাকৰি জীৱনৰ আৰম্ভণি কালত প্ৰাক কালত মই এপিএছচি মই প্ৰিলিমিনেৰি পাছ কৰিছিলোঁ তেতিয়াও মই যথেষ্ট কিতাপ পঢ়িব লগা হৈছিলে গতিকে সেইখিনি সময়ত মই মোৰ কিতাপৰ যিটো নিৰ্বাচন কিতাপৰ নিৰ্বাচনটো মোৰ সুকীয়া আছিলে তেতিয়া মই পৃথিৱীৰ প্ৰায়বিলাক মহৎ লোকৰ জীৱনী মই পঢ়িছিলোঁ এই কাৰণেই পঢ়িছিলো মই নিজেও অনুপ্ৰাণিত হ'বৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জীৱনৰ বিচিত্ৰ জীৱনৰ বা বহুতো তেওঁলোকৰ কথা জানিবৰ কাৰণে ল'ৰা ছোৱালীবিলাকক ক'বৰ কাৰণে ক্লাছ ৰুমত ক'বৰ কাৰণে সভাই সমিতিয়ে ক'বৰ কাৰণে মই পঢ়িছিলোঁ গতিকে সেইটো আছিলে বিশেষকৈ মানে মোৰ নিজৰ যিটো অনুৰাগ তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ জড়িত হৈ আছিলে মই তেতিয়া তেনেকৈ কিতাপ পঢ়িছিলোঁ তাৰপাছত যেতিয়া বয়স আগবাঢ়ি গ'ল তেতিয়া কিতাপৰ ৰুচিটো অলপ সলনি হৈ যায় মানুহৰ বয়স ভেদে মানুহৰ ৰুচি সলনি হয় কিতাপ পঢ়াৰ ৰুচিও হ'লনি হ'ব পাৰে বৰ্তমান মই যিহেতু এই সমাজৰ এগৰাকী জ্যেষ্ঠ নাগৰিক আগৰ বয়সত মই উপন্যাসে মই বহুত বেছি পঢ়িছিলোঁ গতিকে এতিয়া মই যিহেতু মই মোৰ বয়সটো যিহেতু মোৰ আগবাঢ়ি গৈছে মই একধৰণৰ কিতাপত বেছি মনোনিৱেশ কৰি আছোঁ আৰু শেহতীয়াকৈ মই এই আপোনালোকেও সুখী শুনি হ'ব মই অকল জীৱনৰ ওপৰত অধ্যয়ন কৰি আছোঁ জীৱনৰ বিভিন্ন ৰঙ ৰূপকত মই এটা সংকলন উলিয়াবৰ কাৰণে মই অধ্যয়ন কৰি আছোঁ গতিকে শেহতীয়াকৈ মই এখন কিতাপ উইল ডুৰান্টৰ এখন কিতাপ মই চাইছো অন দ্য মিনিং অফ লাইফ জীৱনৰ অৰ্থ কি অন দ্য মিনিং অফ লাইফ কিতাপখন মই চাইছোঁ সেইখন কিতাপৰ দামো বহুত বেছি আঠ হাজাৰ দহ হাজাৰ টকাৰ কিতাপ সেই কিতাপখনৰ ওপৰত মই অকণমান মই চাইছিলোঁ যাৰ যিটো মানে পিডিএফ ভাৰচনটো চাইছিলোঁ গতিকে গোটেই কপিটো মোৰ হাতলৈ অহা নাই তেখেতৰ সেই কিতাপখন মই এই কাৰণেই পঢ়িছোঁ যে মই যিহেতু জীৱনৰ অৰ্থ নিৰৰ্থৰ ওপৰত এখন এটা সংকলন উলিয়াবৰ কাৰণে মই এটা চেষ্টা কৰি আছোঁ জীৱন সম্পৰ্কীয় কথা অকল জীৱন সম্পৰ্কীয় কথাই থাকিব গতিকে এক শ্ৰেণীৰ কিতাপৰ ওপৰত মই অধ্যয়ন কৰি আছোঁ ধৰক শেহতীয়াকৈ আমাৰ এজন আমাৰ এজন কথাশিল্পী আছে অসমৰ দেৱকান্ত সন্দিকৈ তেখেতে লিখিছে আছেনে জীৱনৰ গভীৰ অৰ্থ সেই কিতাপখন মই কালেকচন কৰিছোঁ আছেনে জীৱনৰ গভীৰ অৰ্থ জীৱনৰ অৰ্থ কিবা আছেনে বা নাইনে খুব ধুনীয়াকৈ তেখেতে বিশ্লেষণ কৰিছে জীৱনটোনো প্ৰকৃততে কি গতিকে এনেকুৱা ধৰণৰ কিতাপ মই কিতাপৰ প্ৰতি মই আগ্ৰহী হৈছোঁ শেহতীয়াকৈ গতিকে এই ধৰণৰ কিতাপখিনিয়ে মোক বৰ্তমান মোৰ যিটো মানসিক যিটো উপজীৱ্য হিচাপে কাম কৰি আছে মই তেনেকুৱাধৰণৰ কিতাপেই পঢ়ি আছোঁ শেহতীয়াকৈ মই পঢ়া কিতাপ এখন আছিলে যদিও আন্নে আন্না কাৰেনিনাখন মই পঢ়িবলৈ আৰম্ভ কৰিছোৱে তাৰ আগতে মই আকৌ এখন কিতাপ মই পঢ়িলো উপন্য়াস উপন্যাসৰ যিটো প্ৰতি মোৰ দূৰ্বলতা আজিও আছে শেহতীয়াকৈ মৎস্যগন্ধাখন মই পঢ়িলোঁ সেই মৎস্যগন্ধাখনত হোমেন বৰগোহাঞিয়ে এই যে এজন সাধাৰণ কৃষকৰ মানুহৰ যে ক'ৰ্ট কাছাৰীৰ লগত জড়িত হ'বলৈ গ'লে তেওঁ কেনেকুৱা ধৰণৰ নানা ধৰণৰ বিপদ বিঘিনি হ'ব পাৰে তেওঁ অফিছবিলাকত কি ধৰণৰ দূৰ্নীতি চলি আছে সেইখিনি কথা পঢ়ি চ'ৰি এইখন কি হালধীয়া চৰায়ে বাওধান খায় হালধীয়া চৰায়ে বাওধান খায়খন মই পঢ়িছিলো তাত এজন মানুহে এটা এচডিছি অফিছলৈ গ'লে বা ক'ৰ্টলৈ গ'লে তেওঁলোকে কোনখিনি কোনখিনি সমস্যা সন্মুখীন হয় কোনখন টেবুলত কি ধৰণে পইছা পাতি বিচাৰে গোটেই কথাখিনি তেওঁ খুব ধুনীয়াকৈ দাঙি ধৰিছে সেই কথাখিনি মই এইকাৰণেই পঢ়িব লগা হ'ল কিতাপখনত যেতিয়া মই পঢ়িছিলো তেতিয়া মোৰ সিমানখিনি কথাখিনি চিন্তা কৰিব পৰা বয়স নহৈছিলে গতিকে কিতাপখন পুনৰ হাতত তুলি মই শেহতীয়াকৈ মই পঢ়া কিতাপ সেইখন অসমীয়া সাহিত্যৰ ভিতৰত উপন্যাস মই পঢ়ি আছোঁ সেইখন মোৰ শেহতীয়া কিতাপ আৰু আন্তঃৰাষ্ট্ৰীয় বা আমাৰ যিবিলাক বিশ্ব বিশ্ব স্তৰৰ কিতাপ বুলি ক'লে মই আন্না কাৰেনিনা লিও টলষ্টয়ৰ কিতাপখন মই হাতত তুলি লৈছোৱে মাত্ৰ প্ৰথম পেৰেগ্ৰাফটো মই পঢ়িছোঁ গতিকে গতিকে মই এই এতিয়া শেহতীয়াকৈ মোৰ এইটোৱে অনুভৱ হৈছে যে যিহেতু মই এখন সংকললনৰ কথা চিন্তা কৰিছো গতিকে মই এক ধৰণৰ চিন্তা চৰ্চা কৰিব পৰা কিতাপে পঢ়ি আছোঁ য'ৰ পৰা মই লাভৱান হ'ব পাৰিম ৰাইজক কিবা এটা দিব পাৰিম জীৱনৰ বিষয়ে জীৱনটোনো প্ৰকৃততে কি ইয়াৰ অৰ্থ আছেনে নাই ইয়াৰ লগত স্বৰ্গ মৰ্ত্য গোটেই কথাবোৰ জড়িত হৈ আছে শাস্ত্ৰ ভাগৱতৰ কথা আছে গোটেই কথাখিনি মই আনিছোঁ য'ত সেইখিনিকো মই মই নিজৰ যুক্তিৰে মই চিন্তা কৰি কৰি আছোঁ জীৱনটো মানুহে কোনো কোনোবাই কয় জটিল বুলি কোনোবাই সহজ বুলি কয় প্ৰকৃততে জীৱনটো মানুহে কিধৰণৰে জটিল কৰিছে কিদৰে সহজ কৰি ল'ব পাৰে জীৱনৰ সুখনো কি সুখৰ আধাৰনো কি এই গোটেই কথাখিনি জানিবৰ কাৰণে মই এক প্ৰকাৰৰ অধ্যয়ন কৰি আছোঁ এই বৰ্তমান এইটো বয়সত গতিকে জীৱন সম্পৰ্কীয় জীৱন বিষয়ক এটা সংকলনৰ বাবে মই এই ধৰণৰ পঢ়া শুনাতে বেছি মনোনিৱেশ কৰি আছোঁ বৰ্তমান